ক'ভিড নাইণ্টিন অসমৰ বাবে সমস্যাৰ সংকট সময় আছিল এই সময়ছোৱাত মানুহে কোনো এটা ঠাইলৈ যাব পৰা নাছিল কোনো ক'তোৱে একো কৰিব পৰা নাছিল তেওঁলোকৰ সকলো কাম কাজ সকলো দিশতে বন্ধ কৰি দিয়া হৈছিল এই সময়ছোৱাত অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বহুতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল ক'ভিড নাইণ্টিনে মানুহৰ জীৱন জীৱন সলনি কৰি পেলাইছিল তেওঁলোকে মানুহক মানুহক অতি দুৰ্বল ক'ভিড নাইণ্টিনে মানুহক অতি দুৰ্বল কৰি পেলোৱাৰ লগতে মানুহৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক সকলো দিশতে এক সমস্যাৰ সৃষ্টি কৰিছিল তাৰোপৰি ক'ভিড নাইণ্টিনে মানুহৰ দিন হাজিৰাসমূহ বন্ধ কৰি থোৱাৰ ফলত মানুহৰ জীৱন নিৰ্বাহত জীৱন নিৰ্বাহত সমস্যাৰ সৃষ্টি হৈছিল তাৰোপৰি পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো তেওঁলোকৰ গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল সেই সময়ছোৱাত মানুহে ইঠাইৰ পৰা আনঠাইলৈ যাবৰ বাবে বিভিন্ন যাব পৰা নাছিল তেওঁলোকৰ সকলো দোকান বজাৰ সকলো বন্ধ কৰি দিয়া হৈছিল মানুহে নিজৰ কাম বন বন্ধ কৰিবলগীয়া হৈছিল যাৰ ফলত তেওঁলোকৰ বহুতো সমস্যাৰ সৃষ্টি হৈছিল তেওঁলোকে নিজৰ কৰি থকা কামসমূহ বন্ধ কৰি দিছিল আৰু তাৰ উপৰিও তেওঁলোকক কোনো যাতায়ত ব্যৱস্থাৰ বাবে যাতায়ত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল ইয়াৰ উপৰিও ক'ভিড নাইণ্টিন মহামাৰীয়ে বিভিন্ন পৰ্যটন ক্ষেত্ৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে মই যিহেতু অসমৰে অসমতো বহুতো বা পৰিলক্ষিত হৈছে অসমত বহুতো পৰ্যটনথলি আছে গতিকে অসমখন এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গণ্য কৰা হৈছে অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সেই সময়ছোৱাত বহুতো সমস্যাৰ সৃষ্টি হৈছিল ক'ভিড নাইণ্টিন মহামাৰীসমূহৰ যাতায়াত যোগাযোগ সকলো বিচ্চিন্ন কৰি দিয়া হৈছিল তাৰোপৰি মানুহৰ আৰ্থিক সংকটে দেখা দিছিল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবৰ বাবে মানুহ মানুহক যাবলৈ দিয়া হোৱা নাছিল সেই সময়ছোৱাত ক'ভিড নাইণ্টিন মহামাৰীটোৱে এনে ৰূপ লৈছিল যে মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ যাবলৈ তেওঁলোকে ভয় কৰিছিল কৰিছিল ক'ভিড নাইণ্টিনে অসমৰ লগতে বাহিৰৰ সকলো দেশৰ লোকসকলৰ মাজত শংকাৰ সৃষ্টি কৰিছিল ক'ভিড নাইণ্টিনৰ ফলত পৰ্যটন ক্ষেত্ৰ হিচাপে আমাৰ অসমৰ কথা ক'বলৈ গ'লে বিশেষকৈ মই মাজুলী যিহেতু মাজুলীৰ মুখাশিল্পৰ ক্ষেত্ৰতো বহুতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে যিহেতু মাজুলীৰ মুখাশিল্প চাবৰ বাবে বহুতো বাহিৰৰ পৰা মানুহ আহে কিছুমান মানুহ মানে এনেকে আহে বাহিৰৰ পৰা মুখা কিনিবৰ কাৰণে মানুহ আহে এই মানুহখিনিয়ে ধৰক এই মানুহখিনিয়ে মানে মুখাসমূহ কিনি লৈ যায় আৰু আৰু কিনি লৈ যায় যিহেতু থলুৱা ঠাইত মাজুলী থলুৱা ঠাই শিল্প ইমান মুখা শিল্প সেই মুখাশিল্প মাজুলীত ইমান লোকে নিকিনে কিন্তু বাহিৰৰ পৰ্যটকসকলে সেই মুখাসমূহ কিনি লৈ যায় আৰু তেওঁলোকৰ বাবে তেওঁলোকৰ সেই আৰ্থিক সমস্যা সমাধান হৈছিল কিন্তু যেতিয়া ক'ভিড নাইণ্টিনে মহামাৰীয়ে এক ৰূপ ধাৰণ কৰিলে তেতিয়া তেতিয়া এই সকলো দিশৰ ক্ষেত্ৰতে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ প্ৰভাৱ পৰিবলৈ ধৰিলে যিহেতু মাজুলীৰ বাহিৰৰ লোকসকল মাজুলী বাহিৰৰ লোকসকল মাজুলীলে নহা হ'ল সেয়ে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰত বহুতো প্ৰভাৱ পৰিলে বেলেগ প্ৰভাৱ পৰিলে সেই মাজুলী মুখাশিল্পসমূহৰ ধ্বংসৰ পথত ধ্বংস হৈ গৈছিল আৰু লগতে লগতে তেওঁলোকে দুবেলা দুমুঠি খাবৰ বাবে তেওঁলোকৰ তেওঁলোকৰ কষ্ট হৈছিল ইয়াৰ উপৰি মাজুলী মৃৎশিল্পৰ বাবে বিখ্যাত যিহেতু থলুৱা লোকসকল মৃৎশিল্পৰ লগত জড়িত সেয়েহে বাহিৰৰ লোকসকল আহি মৃৎশিল্পৰ বা মৃৎশিল্পৰ মৃৎশিল্পসমূহ কিনি বিকি কিনাবেচা কৰে আৰু তেওঁলোকক সেই বজাৰখন বজাৰখন ক'ভিড নাইণ্টিনে ধ্বংস কৰি পেলাইছিল তাৰ ফলত তাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল লোকসকলে দুবেলা দুমুঠি খাবৰ বাবে খাবৰ বাবে কষ্ট কৰিবলগীয়া হৈছিল তাৰ উপৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল সমস্যাৰ সৃষ্টি হৈছিল আৰু আৰু ক'বলৈ গ'লে অসমৰ কথা ক'বলৈ গ'লে অসমৰ কাজিৰঙাখন হৈছে এখন পৰ্যটন থলী বা কাজিৰঙাত বহুতো দেশী বিদেশী পৰ্যটক আহি কাজিৰঙাত ভীৰ কৰা দেখা যায় সেয়ে কাজিৰঙাত কাজিৰঙাত পৰ্যটকসকলক অহা বন্ধ বন্ধ হৈ গৈছিল আৰু তেওঁলোকৰ সেই যিহেতু পৰ্যটক থলীসমূহৰ পৰা আমাৰ অসমৰ চৰকাৰে এক আৰ্থিক মুনাফা অৰ্জন কৰে কিন্তু সেই সময়ছোৱাত সেই আৰ্থিক মুনাফাসমূহ বন্ধ হৈ গৈছিল তেওঁলোকে কোনো ধৰণৰ আৰ্থিক মুনাফা লাভ কৰিব পৰা নাছিল ক'ভিড নাইণ্টিনৰ ফলত কাজিৰঙা কাজিৰঙা পৰ্যটন থলীলৈ কোনো ধৰণৰ মানুহ মানুহৰ আহ যাহ হোৱা নাছিল সেইসমূহ সেই ঠাইসমূহ বন্ধ কৰি দিয়া হৈছিল ক'ভিড নাইণ্টিনৰ ফলত তাৰোপৰি অসমৰ এখন ঐতিহাসিক ঠাই কলাক্ষেত্ৰলৈ বহুতো দেশী বিদেশী মানুহ আহে আৰু সেই সময়ছোৱাত সেই সময়ছোৱাই সকলোবোৰ ঠাই বন্ধ কৰি দিয়া হৈছিল শিৱ শিৱসাগৰ হৈছে এখন ঐতিহাসিকভাৱে আগবঢ়া ঠাই তাত ৰংঘৰ কাৰেংঘৰ সকলো ঠাইতে সকলো আছে সকলো আছে সেই তাত সেই তাত অতি সেইবাবে গুৰুত্বপূৰ্ণ ঠাইতে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ জয়দৌল সকলোখিনি আছে সেই সকলো সেই সকলোবোৰ চাবৰ বাবে বাহিৰৰ পৰ্যটকে ভীৰ কৰা পৰিলক্ষিত হৈছে সেই পৰ্যটকসকলৰ দ্বাৰা অসম চৰকাৰে বহুতো মুনাফা অৰ্জন কৰে সেই মুনাফাসমূহ সেই মুনাফাসমূহো অৰ্জনৰ বাবে তেওঁলোকে অৰ্জন কৰিব নোৱাৰাৰ বাবে আৰ্থিক সংকটে দেখা দিছিল তাৰ উপৰিও সমাজ জীৱনৰ ক্ষেত্ৰত ক'ভিড নাইণ্টিনে বহুতো প্ৰভাৱ পেলাইছিল লোকক ক'ভিড নাইণ্টিনৰ ফলত মানুহৰ জনজীৱন ধ্বংস হৈ গৈছিল সমাজৰ সামাজিক জীৱনত ধ্বংস হৈছিল মানুহ নামঘৰ সকলো মন্দিৰ তালৈ যোৱা বন্ধ কৰি দিবলগীয়া হৈছিল যাৰ ফলত ধৰ্মীয় অনুষ্ঠানসমূহতো বহুতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে তাৰোপৰি যিহেতু যিহেতু যাতায়ত পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে যাতায়াত ব্যৱস্থা সেয়েহে যাতায়াত ব্যৱস্থাটো ধ্বংস হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ক'ভিড নাইণ্টিন মহামাৰীয়ে অৰ্থনৈতিক অৰ্থনৈতিক দিশত বহুতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ক'ভিড নাইণ্টিন যিহেতু এক ইজনৰ পৰা সিজনলৈ বিয়পা বেমাৰ সেইবাবে সকলোখিনি বন্ধ কৰি দিয়া হৈছিল আৰু আৰু যাৰ ঘৰত সেই ক'ভিড নাইণ্টিনটো হয় তেওঁলোকৰ ঘৰৰ তেনেকুৱা ঘৰখনৰ সকলো দিশৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু চিকিৎসাৰ ক্ষেত্ৰতো এই সময়ত বহুতো প্ৰভাৱ পৰা দেখা গৈছিল কোনো এজন মানুহৰ যদি বেছিকৈ গা চা গা বেয়া হয় তেতিয়া মানে তেতিয়া ধৰক মানে কোনোবা এখন হস্পিটেললৈ নিয়াৰ ক্ষেত্ৰত ভয় কৰা দেখা গৈছিল আৰু তাৰ ফলত মানুহজনৰ মৃত্যু হোৱা পৰিলক্ষিত হয় মৃত্যু হোৱা পৰিলক্ষিত হৈছে তাৰ উপৰি ক'ভিড নাইণ্টিনে ক'ভিড নাইণ্টিনৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত অতি প্ৰভাৱ পেলাই অতি প্ৰভাৱ পেলাই ক'ভিড নাইণ্টিনৰ ফলত আমাৰ অসম অসমৰ ধ্বংস হৈছে সেইদৰে অৰ্থনৈতিক ক্ষেত্ৰতে বহুতো ধ্বংস হোৱা পৰিলক্ষিত হয় পৰিলক্ষিত হয় যিহেতু পৰিলক্ষিত হয় ক'ভিড নাইণ্টিন মহামাৰীয়ে সেই পৰ্যটন ক্ষেত্ৰসমূহত বহুত ধৰণৰ প্ৰভাৱ পেলাই মানুহ মানুহৰ মাজত মানুহৰ মাজত যিটো যোগাযোগ আছে সেইটো যোগাযোগটো বিচ্চিন্ন কৰি দিয়ে আৰু পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটন ক্ষেত্ৰসমূহৰ পৰা মানুহে যি যি মুনাফা অৰ্জন কৰি নিজৰ পেট পোহ পাল দি আছিল সেই লোকসকলৰ জীৱন অতি দু অতি দুৰ্ভিক্ষত পৰিণত হয় তেওঁলোকে দুবেলা দুমিঠি খাবৰ বাবে চিন্তা কৰিবলগীয়া হৈছিল আৰু তেওঁলোকৰ দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হৈছিল আৰু তেওঁলোকে মৃত্যু পৰ্যন্তও চিন্তা কৰিবলগীয়া হৈছিল এই ক'ভিড নাইণ্টিন এক ডাঙৰ মহামাৰী আছিল যাৰ ফলত যাৰ ফলত অসমৰ লগতে গোটেই বিশ্বৰ দুটা দুটা তিনটা বছৰ নষ্ট তিনটা বছৰ ক'ভিড নাইণ্টিন মহামাৰীয়ে ধ্বংস কৰি দিছিল সেই সময়ত স্কুল কলেজসমূহ বন্ধ কৰি দিয়া হৈছিল যাৰ ফলত যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনতো বহুতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল শৈক্ষিক ক্ষেত্ৰতো ই এক ই এক বেয়া প্ৰভাৱ বেয়া প্ৰভাৱ পেলাইছিল সেই সময়ত সেই সময়ত কিছুমান সেই সময়ত স্কুল মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ পৰিলক্ষিত হয় আৰু সেই সময়ত সেই স্কুল স্কুল সেই মহাবিদ্যালয় বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত দিশটো অতি দুৰ্বল হৈ পৰিছিল তাৰোপৰি স্বাস্থ্য ক্ষেত্ৰতো লোকসকল অসমৰ লগতে বাহিৰৰ লোকসকলৰো অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছিল তেওঁলোকৰ স্বাস্থ্য বিঘ্নিত ঘটিছিল আৰু লাহে লাহে তেওঁলোক দুৰ্বল হৈ পৰিছিল পৰিছিল